আমাৰ গ্ৰাহকসকল হৈছে মানে আমাৰ ওচৰে পাঁজৰে থকা ধৰক ওচৰে পাঁজৰে থকা মানুহবিলাকেই গ্ৰাহক আৰু ধৰক এনেকে ওচৰে পাঁজৰে থকা মানুহবিলাক আহে তাৰপিছত আকৌ এনেকে আপোনাৰ ৰাস্তাইদি যায় কিছুমান তেওঁবিলাকেও ৰখি কিনি ধৰক নিয়ে নানা ৰকমৰ আৰু আপুনি জাতিনো আপুনি ধৰক দোকান এখন ব্যৱসায় এটা কৰিলে আপোনাৰ ওচৰলৈ অনেক ৰকমৰেই মানুহ আহে সকলো জাতিৰে মানুহ আহে সকলোৱে বেলেগ বেলেগ মানে সামগ্ৰী নিবৰ কাৰণে আহে ধৰক কিছুমানক ধৰক চাউল লাগে কিছুমানক দাইল লাগে কিছুমানক কলগেটেই লাগে কাৰোবাক এটা বোলে ক্ৰীম দৰকাৰ হ'ল এনেকে বিভিন্ন ধৰণৰ মানুহ আহে আৰু আপোনাক মানে কি ক'ম সকলো মানুহে আহে আৰু ওচৰ গাঁৱৰ ওচৰ চুবুৰীয়া বিলাকো আহে আকৌ গাঁওখনৰ মানুহো আহে তেনেকে সেইবিলাকেই গ্ৰাহক আৰু তেওঁলোকে আমি আনো তেওঁলোকে নিয়ে ধৰক দোকানৰ পৰা যাক যিটো প্ৰয়োজন সেইটো নিব আহে সেইবিলাকেই আৰু তেনে গ্ৰাহক ওচৰত যেনেকে কেতিয়াবা সৰু ল'ৰা ছোৱালীও আহে বিস্কুট নিবৰ কাৰণে বা সিহঁতক কিবা এটা মাক দেউতাকহঁতে পঠিয়াই সকলো গ্ৰাহকে আহে আৰু দোকানলে দোকান এখন খুলিলে আৰু গ্ৰাহক আৰু আপোনাৰ কিচিম কিচিম আহিব আৰু গ্ৰাহকৰ তাত আৰু আপোনাৰ ধৰক কোন জাতি কি আহিছে সেইবিলাক বিশেষকে নোজানোৱেই সুধিবলৈও সময় নেথাকে বস্তু দি থকা হয় বিক্ৰী কৰি থকা হয় আৰু তেওঁ কয় যে আমুকটো লাগে বুলি কয় আৰু সেইটো দিয়া হয় লৈ কিনি ধৰক তেওঁ গুচি যায়গৈ সকলো জনজাতিয়ে দোকান এখনত আহে দিয়কচোন এতিয়া আপুনিনো কাক কিমান সুধি থাকিব আপুনি কোন জাতিৰ বুলি সকলোৱে আহে সকলো জাতি আপুনি যেতিয়া ব্যৱসায় এটা আৰম্ভ কৰিব আপোনাৰ ওচৰলে সকলো জাতিয়ে আহিব সকলোকে যাক যি প্ৰয়োজন সেইটো সকলোৱে কিনিবলে আহিব তেওঁলোকক ধৰক সেইবিলাকে আমাৰ ওচৰ পাঁজৰ মানুহবিলাক তাৰপিছত আকৌ এইফালে ৰাস্তাই যোৱা বিলাক বা অলপ দূৰৰো আহে কিছুমানত ধৰক সেইখন দোকানত ধৰক নেপালে বস্তুটো বা এইখনতে সেইখনত থাকে সেইখন দোকানত কিছুমান নেথাকিবও পায় মোৰ নিজৰ দোকানখনতো থাকিব পাৰে ইয়ালৈ পঠিয়াই দিয়ে সেনেকে আহে আৰু সকলোৱে আহে ধৰক আমাৰ গাঁৱৰখিনিতো আহেই সেইখিনি আৰু বাহিৰাও বহুত আহে গ্ৰাহক নানা ৰকমৰ জনগোষ্ঠীও আহে সকলোৱে আহে আৰু দোকানখন আপুনি যেতিয়া ব্যৱসায় এটা আৰম্ভ কৰিব তেতিয়া ব্যৱসায়টোত আপোনাক ধৰক দোকানখন দেখিলে মানে আপুনি ধৰক চবকে বিভিন্ন ধৰণৰ সামগ্ৰী দৰকাৰ হয় ন সেইকাৰণে সকলো ধৰণৰ মানুহে আহে আৰু সেইবিলাকে আৰু গ্ৰাহক ধৰক মই দোকানখন দিছোঁ তেওঁলোকে কিনিব আহিছে কিনিব অহাবিলাকে গ্ৰাহক এতিয়া নানা ৰকমৰ আহে দিনটোত মানে গ্ৰাহক আহিয়ে থাকে বিভিন্ন ধৰণৰ এতিয়া গ্ৰাহক হওক আপোনাৰ সকলো জাতিয়ে গ্ৰাহক আহে এখন দোকান যেতিয়া আপুনি আৰম্ভ কৰিব আপুনি ব্যৱসায় এটা আৰম্ভ কৰিলে সকলো জাতিয়ে আহিব আমাৰ যেনেকে ওচৰে পাঁজৰে যিমান মানে মানুহ আছে সকলোবিলাকে আহে গ্ৰাহক